বৰ্তমান দিনত দেখা যায় যে বহুতো ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন পঢ়া শুনা কৰে যদিও তেওঁলোকে আগলৈ গৈ ভালদৰে পঢ়া শুনা কৰিলেও কোনো ধৰণৰ চাকৰি পোৱা নাযায় আমাৰ আমাৰ এই অঞ্চলসমূহত দেখা পোৱা যায় যে বিভিন্ন ধৰণৰ চাকৰিৰ অভাৱ বা বিভিন্ন ইণ্ডাষ্ট্ৰী বা সাধাৰণ কামৰ অভাৱ যাৰ ফলত বহুতো ছাত্ৰ ছাত্ৰী পঢ়া শুনা কৰাৰ ফলতো নিবনুৱা হৈয়ে থাকিব লগা হয় তেনেবোৰ ছাত্ৰ ছাত্ৰীয়ে পশুপালন কৰিও নিজৰ জীৱন নিৰ্বাহ কৰিব পাৰে পশুপালনৰ সাধাৰণতে পশুপালন আমি ব্যৱসায়িক ভিত্তিত যদি কৰোঁ ভালদৰে ডাক্তৰৰ সন্মতি লৈ সময়মতে ভেকচিন বা দৰবসমূহ প্ৰয়োগ কৰি জীৱ জন্তুসমূহে যদি ভালদৰে প্ৰতিপালন কৰোঁ আমি তেনেদৰেই বহুতো আৰ্থভাৱ আৰ্থিকভাৱে লাভালাভ হ'ব পাৰি নিবনুৱা বৰ্তমান দিনততো নিবনুৱাৰ সমস্যা অধিক বাঢ়ি হৈছে কিন্তু তেওঁলোকে যদি পশুপালন কৰে বা পশুপালন কৰি যদি জীৱন নিৰ্বাহ কৰিব বিচাৰে কিন্তু সেইভাৱেও চাকৰিৰ দৰে তেওঁলোকে এটা ভাল অৰ্থ উপাৰ্জন কৰিব পাৰিব তাত অলপ ধৰণৰ কষ্ট হ'ব পাৰে কিন্তু তাৰপৰাও তেওঁলোকে ভালদৰেই নিজৰ জীৱন পৰিবহণ কৰিব পৰাকৈ অৰ্থ উপাৰ্জন কৰিব পাৰিব বৰ্তমান দিনত বহুতো মানুহ নিবনুৱা নিবনুৱা বুলি পঢ়া শুনা কৰি ঘৰতেই বহি থাকে কিন্তু তেনেধৰণৰ নকৰি যদি এডোখৰ ভাল ঠাই উলিয়াই এখন ফাৰ্ম খুলি যদি জীৱ জন্তু গৰু ছাগলী মহ হাঁহ কুকুৰা আদি প্ৰতিপালন কৰে ভালদৰে ডাক্তৰৰপৰা সন্মতি লৈ তেওঁলোকে কোনো ধৰণৰ লোকচানৰ সন্মুখীন হ'বলগীয়াত নপৰিব বুলি মই ভাবোঁ সন্মুখীন হ'বলগীয়া নহয় কোনো ধৰণৰ লোকচানত তেওঁলোকে ভালদৰে এটা লাভ বা ভালকৈ আৰ্থক আৰ্থিকভাৱে উপাৰ্জ ভাল অৰ্থ উপাৰ্জনহে কৰিব পাৰিব